মই গান শুনি বহুত ভাল পাওঁ গান মোৰ অতি প্ৰিয় গান মই যিকোনো সময়তে শুনো নিজৰ সময়বোৰ অতিবাহিত কৰিবলৈও কেতিয়াবা গান শুনো কাম কৰি থাকোঁতেও গান শুনো কেতিয়াবা অকলে থাকিলেও গান শুনো মনটো বেছিকৈ বেয়া লাগি থাকিলেও কেতিয়াবা গান শুনো মই জুবিন গাৰ্গ আৰু ভূপেন হাজৰিকাৰ গান শুনি মই চবতকৈ বেছি ভাল পাওঁ জুবিনৰ গান মন যায় গানটো শুনি মোৰ ভাল লাগে মায়াবিনী গানটো শুনিও মোৰ ভাল লাগে আৰু ভূপেন হাজৰিকাৰ মানুহে মানুহৰ বাবে গানটো শুনি মোৰ বহুত ভাল লাগে এইসমূহ গান মই মোবাইলতো শুনো টিভিতো শুনো